হয় মোৰ গছবোৰৰ উন্নত বৃদ্ধিৰ বাবে মই যিসকল লোকে বিভিন্ন গছ গছনিবোৰ আপডাল কৰে তেওঁলোকৰ পৰা পৰামৰ্শ লওঁ আৰু বনবিভাগৰ কাৰ্যালয়লৈ যাওঁ তাৰ পৰা বিভিন্ন কীটনাশক দৰব ঔষধ আনো আৰু সেইবোৰ গছবোৰ উন্নতিৰ বাবে বৃদ্ধিৰ বাবে মই ব্যৱহাৰ কৰোঁ আৰু ওচৰতেই যিসকল লোকক দেখোঁ কেনেকৈ এজোপা গছৰ তেওঁলোকে যত্ন লয় সেই যত্নবোৰ দেখোঁ আৰু নিজে নিজেও যথেষ্ট চেষ্টা কৰোঁ প্ৰথমৰ পৰা গোবৰ সাৰ প্ৰয়োগ কৰোঁ বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰি গছ জোপাৰ বৃদ্ধিৰ বাবে নিজৰ সম্পূৰ্ণ নিজা ভাগে চেষ্টা কৰোঁ আৰু আনৰ পৰাও পৰামৰ্শ লওঁ